মোৰ প্ৰথম মটৰচাইকেল চলোৱা অভিজ্ঞতাৰ কথা ক'বলৈ গ'লে প্ৰথম মটৰচাইকেল মই শিকিছিলোঁ ক্লাছ টুৱেল্ভত থাকোঁতে শিকিছিলোঁ আৰু মোৰ ঘৰৰ ওচৰৰে দাদা কেইজনমানে ৰাতিপুৱা ৰাতিপুৱা মেইন ৰাস্তাত আমাৰ ঘৰ আগফালে যোনটো ৰাস্তা আছে মেইন ৰাস্তাত তাত ৰাতিপুৱাই ৰাতিপুৱাই শিকাবলৈ লৈ গৈছে আৰু শিকিছিলোঁ তেনেকৈ দুদিনমান পৰিছিলোঁ আৰু মোৰ হাতৰ আৰু ভৰিৰ চাল বাকলি এৰাই গৈছিলে আৰু কেতিয়াবা কেতিয়াবা ৰাতিও মানে সন্ধিয়া টাইমতো গৈছিলোঁ দাদাহঁতে শিকাই দিছিলে বাইক কেনেকৈ চলাব লাগে আৰু এদিন দূৰ দূৰলৈ মোক লৈ গৈছিল বাইক চলাই চলাই পিনি মোক চলাবলৈ দিছিল দাদা এজনে কৈছিলোঁ যে মই নচলাওঁ দাদাই কৈছিলে যে চলা একো নহয় পাৰিবি এনেকৈ এদিন এদিনকৈ পাৰিবি বুলি কৈছিলে মই চলাইছিলোঁ স্প্লেণ্ডাৰ বাইকখন প্ৰথম শিকিছিলোঁ আৰু অভিজ্ঞতা বুলি ক'বলৈ গ'লে তেনেকুৱা অভিজ্ঞতা নাই হ'লেও বাইক চলোৱা এটা অভিজ্ঞতা বেছিকৈ মনত আছে এবাৰ দূৰলৈ গৈছিলোঁ তালৈ যাওঁতে যাওঁতে ঠিকেই আছিলে কিন্তু ঘূৰি আহোঁতে বাটতে অলপ দিগদাৰ হৈছিলে বাটতে পৰিছিলোঁ খুন্দা খাই পিনি তো তাৰপিছতো হাৰ মনি দিয়া নাছিলোঁ ঘৰত সদায় বাইক চলাবলৈ শিকিছিলোঁ ৰাতিপুৱা গধূলি আৰু এদিন গৈ সফল হ'লোঁগৈ আজিকালি বাইক চলাব পাৰোঁ আৰু বাইক চলাই ফুৰোঁ এতিয়া মোৰ বাইক এখন আছে স্প্লেণ্ডাৰ আৰু নতুনকৈ আৰু এখন ল'বলৈ সপোন আছে হিমালয়ান বাইক এখন সেই বাইকখন ল'ম বুলি ভাবি আছোঁ আৰু অহা মাহত অহা মাহৰ পিছতে সেই বাইকখন কিনিম আৰু সেই বাইকখনো চলাই পিনি দূৰ দূৰণিলৈ যাত্ৰা কৰিম আৰু আগতেও চলাই আছোঁ বাইক কিন্তু সেই বাইকবোৰ ইমান চলাই ভাল নালাগে তাতকৈ হিমালয়ান বাইকখন চলাই অতিকৈ ভাল লাগে আৰু আগৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে বহুত অভিজ্ঞতাই আছে